যোগাসন ক্লাছত মই নাযাওঁ কিন্তু মই সদায় যোগাসন কৰোঁ যোগাসন কৰা নিৰ্দিষ্ট সময় আছে যোগাসন সদায় ৰাতিপুৱা সোনকালে উঠি সূৰ্য উদয় হোৱাৰ পূৰ্বেই ইয়াৰ আৰম্ভ কৰিব লাগে সূৰ্য উদয় হোৱাৰ পাছলৈকে আৰু যোগাসনত যোগাসনত ভিন্ন ধৰণৰ ভংগীমা থাকে বিশেষ ভিন্ন ধৰণৰ ভংগীমা থাকে যোগাসনৰ ভংগীমাবিলাকৰ বাহিৰেও ইয়াত মানুহ সু সুস্বাস্থ্যৱান হৈ থাকিবলৈ স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভিন্ন ধৰণৰ ইয়াৰ যোগাসন শিকোৱা হয় যোগাসনত যোগাসনত বিশেষকৈ আপোনাৰ পদ্মাসন সূৰ্য নমস্কাৰ ধ্যানাসন এনেকুৱা ধৰণৰ কিছুমান যোগাসনৰ ভংগীমা কৰা হয় যোগাসনত বিশেষকৈ দীঘল দীঘল উশাহ লৈ আমি যোগাসনবিলাক কৰিব লাগে যোগাসন কৰিলে মানুহৰ স্বাস্থ্যটো ভাল হৈ থাকে সেয়ে যোগাসন মই কৰোঁ